হেল্ল' কওক অঁ আছে আছে আছে অঁ অঁ এই আলু ক ফুলকবি বন্ধাকবি বেঙেনা যিখিনি সাধাৰণতে থাকিব লাগে আৰু

কেতিয়াকৈ বাৰু অঁ হেৰি কৰিব আপুনি লিষ্টখন মোৰ হোৱাটচেপতে পঠিয়াই দিব মই বস্তুকেইটা দি পঠিয়াম নে আপোনালোক আহিব কোনোবা অঁ ঠিক আছে বাৰু মই আমাৰ ল'ৰাটোৰ হাততে দি পঠিয়াম আপুনি লিষ্টখন খালী হোৱাটচেপতে দি পঠিয়াব হ'ব ঠিক আছে একদম সৰুকৈ ক'লো আৰু